হেল্ল' হেল্ল' এইটো ক'ত লাগিছে বাৰু অঁ হয়নে অঁ মই ভৰালিচুকৰ প্ৰভাত সন্দিকৈৰ ঘৰৰ পৰা কৈছোঁ মানে আমাক ঘৰত সকাম এখন আছে তাৰ বাবে অলপ গাখীৰ লাগিছিলে মোক ম'হৰ গাখীৰ লাগিছিলে দুইটাই লাগিব এৱাঁ গাখীৰ দহ লিটাৰ আৰু দৈ গাখীৰ বিছ লিটাৰ লাগিব আপুনি গাখীৰ দিবলৈ তাৰপৰা দিবনে আমাৰ ইয়াৰ পৰা লাগিব দিব লাগিব অঁ ঠিক আছে নহ'লে লিটাৰত কিমান দাম ল'ব অঁ দামটো অলপ চাই মেলি দিব আৰু

মই মানুহ পঠিয়াই দিম ইয়াৰ পৰা অঁ মোৰ ঘৰটো ভৰালিচুকত অঁ আপোনাৰ ঘৰটো কোনডোখৰত বাৰু

ঠিক আছে নহ'লে মই মানুহ পঠিয়াই দিম বাৰু আনিবলে অঁ মই ফোন এটা কৰি দিম বাৰু

অঁ হ'ব দিয়ক